দহ হাজাৰ দুশ চল্লিছ হাজাৰ দুশ পঞ্চল্লিছ পাঁচ লাখ চল্লিছ হাজাৰ সাত লাখ ঊনচল্লিছ হাজাৰ এক লাখ সাত হাজাৰ দুশ